গৰু ছাগলী আমি পালন কৰোঁ হয় কিন্তু আমাৰ চৰাই পালনতো কিছুমান আমাৰ সুবিধা অসুবিধা আছে তেওঁলোকক আমি দানা পানী সময়মতে খোৱাই থাকোঁ গৰু ছাগলী বেমাৰ আজাৰ হয় ডক্তৰৰ পৰামৰ্শ লওঁ ডক্তৰ আহে ইনজেকশ্যন দিয়ে ভেকচিন দিয়ে গাড়ী মটৰ অসুবিধাৰ কাৰণে আমি কিছুমান জীৱ জন্তু মৰি যায় আমাৰ সুবিধা অসুবিধা কথা আছে তেওঁলোকক আমি গাঁত খান্দি পুতি পেলাওঁ আৰু কুকুৰা হাঁহ কুকুৰা এইবিলাক আমি পালন কৰিবলৈ আমাৰ ইয়াত অসুবিধা আছে তেওঁলোকক আমি সময়মতে চিকিৎসা লওঁ টাউনৰপৰা আমাৰ ডক্তৰ আহে তেওঁলোকে কিছুমান উপায় দিয়ে সেইমতে আমি তেওঁলোকক চিকিৎসা লওঁ আৰু হাঁহ কুকুৰা আমি ডক্তৰ আহে যদিও কিন্তু আমাৰ কিছুমান জীৱ জন্তু গৰু ছাগলী কুকুৰ এইবিলাকে কুকুৰে গৰু খাই দিয়ে বাঘে গৰু খাই দিয়ে হাঁহ কুকুৰা খাই দিয়ে বেমাৰ হয় আমি পুতি পেলাওঁ পোতাৰ পিছত মৰি গ'লে আমি গাঁতত পুতি পেলাওঁ বেমাৰ হ'লে আমি ডক্তৰৰ মতে আমি পৰীক্ষা নিৰীক্ষা কৰি আৰু জীৱ জন্তুক আমি বেমাৰৰপৰা মুক্তি দিওঁ তেওঁলোকক আমি সদায় ভালধৰণে চিকিৎসা লওঁ তথাপিতো আমাৰ কোনো অসুবিধা কেতিয়াবা সুবিধা গাড়ী মটৰৰ অসুবিধাৰ কাৰণে জীৱ জন্তু আমি পালন কৰিবপৰা নাই সেইটো কাৰণে আমি চৰকাৰক আমি সুবিধা বিচাৰিছোঁ তেওঁলোকে সময়ত আহে ডক্তৰে তেওঁলোকে ইনজেকশ্যন দিয়াৰ উপৰিও তেওঁলোকে কিছুমান ইনজেকশ্যন আমাক সুবিধাখিনি আমাক সহায় কৰে তেওঁলোকে সকলো সময়ত আমাক সুবিধা কৰি দিছে আজিকালি গাঁৱৰ সমস্যা পানীৰ সমস্যা ইলেক্ট্ৰিকৰ সমস্যা খেতিৰ সমস্যা ভিন্ন ভিন্ন সমস্যা বতৰৰ আজিকালি বনৰীয়া পোহনীয়া জীৱ জন্তু পালন কৰিবলৈ আমাক বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ গতিকে আমি আমাৰ উপায় আৰু তেনে নকৰিলে আমি কি বিপদত হোৱাৰ সম্ভাৱনা থাকিব পাৰে জীৱ জন্তু সম্পৰ্কে আমি কোনো সমস্যাৰপৰা কিধৰণে আমি সুবিধা পাম তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত কৃতজ্ঞ কিয়োকি আমি উপায় নোহোৱাত আমি আপোনালোকৰ ওচৰত সকলো কথা ক'বলৈ আমি পোনপতীয়াভাৱে আমি আপোনালোক লগ নাপাওঁ গতিকে আমাৰ গাঁৱৰ সমস্যা আপোনালোকে বুজি পাব গতিকে আমি আমি নোৱাৰোঁ আমি হওক ক'ত লগ পাম তাৰে আমি কিবা উপায় ব্যৱস্থা কি কি আছে কি কি নায় আমি আপোনালোকক ওচৰত বিপদৰ পোৱাৰ সম্ভাৱনা থাকিব পাৰে বা জীৱ জন্তুৰ সম্পৰ্কে কোনো সমস্যা আমাৰ বহুতো আছে কিন্তু আমি কৰিবপৰা উপায় বহুতো আছে কিন্তু তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি আবেদন কৰিছোঁ গতিকে চৰকাৰে আমাক কি সুবিধা দিব বা দিব পাৰিব বা নোৱাৰে তাৰ কথা আমি এতিয়াও ভাবিব অন্ত হোৱা নাই সমস্যা চবৰে আছে সমস্যা সকলো মানুহৰে আছে কোন সময়ত কি সময়ত কেতিয়া চৰকাৰে কি ব্যৱস্থা ল'ব তাৰ কথা আমি এতিয়া ক'বপৰা নাই গতিকে আমি সকলো জীৱক আমি জীয়াই ৰখাটো আমি চিন্তা কৰি আছোঁ গতিকে মানুহ আৰু জীৱ জন্তু সকলো থকাটোৱে আমি চিন্তা কৰি আছোঁ গতিকে সকলো মানুহ জীয়াই থাকিব লাগিব আৰু চাফচিকুণ কৰি জীৱ জন্তুও আমি সময়মতে খোৱা বোৱা দানা পানী আমি সকলো ব্যৱস্থা কৰি থাকিব লাগিব আৰু ডক্তৰ পৰামৰ্শ লৈ ইনজেকশ্যন দিয়াৰ ব্যৱস্থাটো আমি কৰি থাকিব লাগিব এইখিনি কৰিব পাৰিলেই আমাৰ জীৱ জন্তুও জীয়াই থাকিব আৰু গছ গছনিও আমি চব সময়ত এজোপা গছ ৰুলে বা দহজোপা কাটিলে বিছজোপা আমি গছ ৰুব লাগিব তেতিয়া আমাৰ প্ৰকৃতি প্ৰকৃতিৰপৰা আমি বাচি থাকিব পাৰিম তেতিয়া আমাৰ সময়খিনি সময়মতে বৰষুণ হ'ব সময়মতে ৰ'দ হ'ব আমি গৰমৰপৰা মুক্তি পাম গৰমত বহুত জীৱ জন্তু মৰি যায় আৰু ঠাণ্ডা হ'লে বহুত কুকুৰা মৰি যায় তাৰ কাৰণে আমি চৰকাৰৰপৰা আমি কিছুমান ব্যৱস্থা লৈছোঁ সেইমতে আমি ব্যৱস্থা পালন কৰি আছোঁ আৰু সেইমতে আমি সকলো জীৱক উদ্ধাৰ কৰিবলৈ আমি চেষ্টা চলাই আছোঁ চৰকাৰে আমাক বহুতখিনি সুবিধা দিব বুলি আমি আশা ৰাখিছোঁ তেওঁলোকেও আমাক গাঁৱৰ সমস্যা তেওঁলোকে দূৰ কৰিব বুলি মই ভাবি আছোঁ